হেল্ল' বাইদেউ হয় কওকচোন হেল্ল' হয় হয় মোৰ দোকানতে মানে আপুনি বহুত শাক পাচলি পাব আপোনাক মানে কি লাগে ইনে

হয় ইয়াত আপুনি মানে সব ধৰণৰ শাক পাচলিয়ে পোৱা যাব অ মোৰ ইয়াত আপোনাৰ মানে আছে শাক পাচলিৰ দোকান পোৱা যাব বাৰমাহে পোৱা যাব ইয়াতে ইনে আপুনিতো গম পাইছেই হয় হয় হয় ক'বচোন

হয় হয় আপুনি ইনে মানে কেতিয়া মানে আহিব দোকান আপুনি ইনে মানে কেতিয়া মানে আহিম বুলি ভাবিছে দোকানলৈ

আপুনি ইনে মানে কেতিয়া আহিম বুলি মানে ভাবিছে দোকানলৈ

বেলেগ মানে মানুহ আছে